হেল্ল' আপুনি শিখামণি বাইদেউ হয়নে বাৰু হয় আপুনি হেৰি আকৌ আমাৰ এইফালে মানে এই অৰুণোদয় আঁচনিতো বহুতখিনিয়ে কাগজ পত্ৰ এনেকৈ দিয়া হৈছিলে কিন্তু মানে এতিয়া সকলোখিনিয়ে মানে কমপ্লেইন কৰিছে মোৰ ওপৰত বোলে এতিয়ালৈকে নামেই অহা নাই বোলে আপুনি কিবা এটা কৰি দিব পাৰিব নেকি বাৰু হয় আমি মানে ৱাৰ্ড মেম্বাৰক সকলোখিনি কাগজ পত্ৰ যিমানখিনি যি কৰিবলৈ দিছিলে সকলোখিনি কৰি মেলি দি দিলোঁ কিন্তু হ'ব হ'ব বুলি ক'লেই কিন্তু এতিয়ালৈকে মানে হোৱাই নাই হয় হয়

অঁ হয় হয় অঁ ঠিক আছে আপুনি এইটো ক্ষেত্ৰত অকণমান সহায় এটা কৰি দিব আৰু এতিয়া যেতিয়া নতুনকৈ আকৌ হ'ব আপুনি খবৰ এটা এনেই দিবচোন ইমান দিনৰ পৰা মানে এওঁলোকে লাগি আছে নহ্ ইমান দিনৰ পৰা লাগি ত আৰু মানে যিখিনিয়ে পিছত কৰিছে ধৰি লওক সেইখিনিয়ে পাই গৈছে এতিয়া আগত কৰাখিনিয়ে পোৱা নাই তেনেকুৱা এটাও খেলি মেলি হৈ আছে সেইটো কাৰণে অকণমান আপুনি চাই কৰি দিবচোন আৰু অঁ কওক আৰু অসুবিধা তেনেকৈ এনেকৈ আমাৰ কিছুমানে ধৰি লওক ঘৰ পোৱা নাই ঘৰৰ আঁচনিও এনেকৈ আহি গৈছে কেতিয়াবা কাৰোবাৰ নাম আহে ধৰি লওক নামটো আহি যোৱাৰ পিছত আহিছে বুলি কয় কিন্তু আকৌ কেনেবাকৈ কাট খাই যায় তেনেকৈ তেনেকুৱাবিলাকে অসুবিধা মানে সেইখিনিও অলপ চাই কৰি দিব লাগিছিল

অঁ তাকে এতিয়া কিছুমান গাঁওৰ মানুহে ধৰি লওক বুজাই দিলে এদিন বুজিলে দুদিন বুজিলে আকৌ পিছতে আকৌ একেখিনি কথালৈয়ে আহি যায় সেই তেনেকুৱা এটা মানে খেলি মেলি হৈ আছে আপুনি পাৰে যদি অকণমান আমাৰ এইফালে আহি কৰি সহায় কৰি তেওঁলোককো অলপ বুজাই দিব হয় আৰু অঁ সকলোৱে পোৱা যিমানে যিখিনি পোৱাৰ যোগ্য ধৰি লওক তেওঁলোকে পালে আমাৰো ভাল লাগে ধৰি লওক নহ্ তেনেকুৱা এটা আঁচনি মানে আহিছে যেতিয়া যিখিনিয়ে যোগ্য তেওঁলোকে তেওঁলোকৰ বাবেইতো আহিছে আৰু তেওঁলোকেই যদি নাপায় ধৰি লওক তেতিয়া তেওঁলোকৰো মনটো বেয়া লাগে ধৰি লওক আৰু আমি আমাৰ ফালৰ পৰাও তেনেকৈ হৈ গ'লে আমিও ভাল পাওঁ ধৰি লওক হয় নাই বাৰু তাকে সেইখিনিকে ক'লোঁ আপুনি সময় সুবিধা পালে মানে আহি যাবচোন এবাৰ এইখিনি কথাকে বু অঁ অঁ ঠিক আছে হ'ব তেনে দেই ৰাখিছোঁ অঁ অঁ